অঁ দাদা অঁ আপোনাৰ হেৰি কি বুলি কয় আমি চৰাইদেউলৈ ফুৰিবলৈ যাম হয় আপোনাৰ হেৰি কি বুলি কয় আপোনাৰ তাত থাকিবলে ল'জৰ সুবিধা কিবা আছে নি বাৰু

হয় এই ভাড়া কিমান হয় আপোনাৰ এইটো হয় মই ফেমিলিত যাম আপোনাৰ অঁ হয় ফেমিলী ফেমিলি গ'লে সকলোখিনি সুবিধা পাম নহয়

হয় অসুবিধাৰ অসুবিধা একো নাই আপোনাৰ ন

আপোনাৰ তাত খোৱাৰ খোৱা লৈ খোৱাটো মানে আপোনাৰ প্ৰব্লেমটো একো নাই খোৱাটো চব হয় ফুডিং লডিং চব চব মানে তাত আপোনাৰ পোৱা হ'ব ন অঁ হয় আপোনাৰ কি বুলি কয় তাত আপোনাৰ এনে ভাড়াটো কিমান হ'ব হ'ব ভাড়াটো আপোনাৰ ফাইভ ফাইভ হাণ্ড্ৰেডৰ থ্ৰী থ্ৰী থাউণ্ডেলৈকে আছে মানে তাত আপােনাৰ লৈ মানে ফেচিলিটি তাত তাত নাই অকল আপোনাৰ তাত আৰু হয় হয় তাত আপোনাৰ ফুডিংটো ফুডিঙৰ ফেচিলিটি পাম ন অঁ কি মানে হয় এতিয়া

ফুডিঙৰ তাত তিনি টাইম তিনি টাইম খাব পাৰিম ইনক্লুডিং থাকিব

নহয় মানে এইবোৰ আগতীয়াকৈ আপোনাৰ কৰিবলৈ হ'লে বা যিকোনো ৱেবছাইটত নহ'লেও আপোনাৰ তেনেকৈ মানে ইমেইলত হ'লেও কৰিলে হৈ যাব

হয় হয় জনাই দিলে হৈ যাব নহয়